আজিৰ পৃথিৱীত অসমীয়া ভাষাৰ ভাষীসকলে প্ৰত্য়াহ্বান সন্মুখীন হৈছে আমাৰ নিজৰ অসমীয়া ভাষাকেই ভাষাটোকে লৈ কিয়নো অসমীয়া ভাষাটো বৰ্তমান আঞ্চলিক ভাষা বা আমাৰ অসমতহে চলে ইয়াৰ এই অসমীয়া ভাষা আপুনি আমি ক'তো বিচাৰি নেপাওঁ বা ম'বাইলত বা হেৰিয়ত বিচাৰিলেও আপুনি অসমীয়া ভাষা পাবলৈ টান হয় টান হয় সেইবাবে অসমীয়া ভাষা আজিকালি অভিভাৱকসকলে ল'ৰা ছোৱালীবিলাকক শিশুসকলক ইংলিছ মিডিয়ামৰ ইংৰাজী মাধ্য়মত পঢ়িবলৈ দিছে আৰু সেইবাবে তেওঁলোকে এই ইংৰাজী মাধ্য়মত পঢ়াৰ বাবে স্কুলত তেওঁলোকক ইংৰাজীতেই কথা ক'বলৈ বাধ্য় কৰা হয় আৰু কিছুমান অভিভাৱক আছে তেওঁলোকে নিজকে গৌৰৱ কৰে যে আমাৰ ল'ৰাই অসমীয়া ভাষাটো ক'ব নেজানে বা পঢ়িব নেজানে কিন্তু তাৰবাবে আমি জগৰীয়া বা আমি এই এই বিষয়টো যে এটা লাজৰ বিষয় সেই কথা তেওঁলোকে অনুভৱ নকৰে বা আমি নকৰোঁ আৰু এই অসমীয়া ভাষাটো যদিও অসমত চলে অসমত বিভিন্ন সম্প্ৰদায় বা জনগোষ্ঠীয় লোক আছে আপুনি অসমৰ বহু জেগালৈ গ'লে অসমীয়া ভাষা শুনিবলৈ নেপাব কিয়নো তেওঁলোকৰ ভাষা বিভিন্ন সম্প্ৰদায়ৰ ভাষাহে শুনিবলৈ পোৱা যায় বা তেওঁলোকক অসমীয়া ক'লে তেওঁলোকে বুজি নাপায় বা আমাক ক'লেও আমি তেওঁলোকক তেওঁলোকৰ ভাষাৰেহে বুজাবলগীয়া হয় এইবাবে আমি অসমীয়া ভাষা বৰ্তমান প্ৰত্য়াহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে